অঁ হেল্ল' কওকচোন অঁ ঠিক আছে মোৰ ফালৰ পৰা মই ভালেই শুনিছোঁ বাৰু যিহেতুকে মোৰ এই ল'ৰাটোৱে আগতকৈ বেয়া হৈছে অংক আৰু বিজ্ঞানত নম্বৰ অলপ কম পাইছে ঘৰত পঢ়ে দেখোন তথাপিও কিয় কমিছে সেইটো জনা নাই আৰু গাৰ্জেন মিটিঙত সেই বিষয়ে আলোচনা হ'লে ভাল হয় আৰু মোৰ লগতে বাকী আৰু কোনে কিমান কম পাইছে অন্য ল'ৰা বিলাকেও

ঠিক আছে মই নিশ্চয় যাবলৈ চেষ্টা কৰিম

অঁ

অঁ ঠিক আছে হ'ব মই সেইখিনি জনাম বাৰু মোৰ ল'ৰাটোৰ খেল ধেমালীৰ ওপৰত গুৰুত্ব আছেই বাৰু অঁ ঠিক আছে হ'ব অঁ আপোনালোকে গাৰ্জেন মিটিং কল কৰাৰ কাৰণে মই সুখী হৈছোঁ আৰু নিশ্চয় যাবলৈ চেষ্টা কৰিম